হেল্ল' হয় হয় এনেই ঘৰতে আছো আৰু তই কি কৰি আছ কৰিলোঁ কৰিলোঁ কৰিলোঁ কৰিলোঁ ক'চোন কি কথা

মই গাঁৱ যাম আৰু আজি গধূলি গ্ৰামীণ বেঙ্কৰপৰা ল'লে ভাল হ'ব মানে বেলেগ বেঙ্কত পইচা চইছা খাই এচ বি আই বেঙ্কত নাখায় বাৰু বেলেগ বেঙ্কত পঞ্চাছ হাজাৰ টকা এপ্লাই কৰিলে পাঁচ হাজাৰ টকা খাই পিনে পঞ্চল্লিছ হাজাৰ টকাহে পৰেগৈ তাৰপৰা আকৌ বেছিকৈও দিবলগীয়া হয় সেইকাৰণে তাতো অঁ চিনাকি আছে তাত মোৰ খুৰা এজনে কৰে

শুনি ভাল লাগিছে বাৰু ক'ত খুলিম বুলি ভাবিছা ফাৰ্মখন

পুখুৰীটোৰ ওচৰত নেকি অঁ পোৱালি ক'ৰপৰা আনিম বুলি ভাবিছা ফাৰ্মখন খুলিবৰ কাৰণে ডক্যুমেণ্টছ কিবা দৰকাৰ হ'ব নেকি

এনেই কিমান সময়ত যাম বাৰু তোমালোকৰ ঘৰলৈ কিহৰ বজাৰ বা অঁ সেইটো কথা পাতিম বাৰু এই ঘৰত কোন কোন আছে যাম যাম বাৰু কিয় নাযামনো হ'ব দিয়া গধূলি সময়ত গৈ আছো বাৰু দেই অঁ ঠিক আছে অঁ ঠিক আছে